হয় দাদা মই আপোনাৰ তাৰপৰা এই তিনিদিনমান আগতে এ চি এটা নিছিলোঁ পেনাচনিকৰ এ চি আপোনাৰ ফাইভ ষ্টাৰ তাত এ আই ইণ্টেলিজেণ্ট এ আই মুড এটা আছে ভালেখিনি ফিচাৰ্ছ আছে মই ফিচাৰ্ছখিনি কিন্তু ভালে পাইছোঁ বাৰু কিন্তু মই আপোনালোকৰ মানুহ কেইজনে ফিটিং কৰি দি থৈ অহা পিছত যোৱা দুদিন ঠিকে চলি আছিলে আজি ৰাতিপুৱাৰ পৰা অকণমান মানে এ পানী লিক কৰি আছে মানে আপোনাৰ এচিটোৰ মানে ফালৰ পৰা মোৰ মচ মানে মোৰ অনুসন্ধান মতে লাগিছে যে এ এচিটো অকণমান বেকাকৈ ফিট কৰিছে নেকি চাগৈ সেইটো কাৰণে মানে পানীটো অকণমান লিক কৰি আছে যেন লাগিছে মোৰ সেইটো মানে মোৰ মই অকণমান অসুবিধা এটা পাই আছোঁ আপুনি যদি পাৰে আপোনালোকৰ চাৰ্ভিচ চেণ্টাৰৰ পৰা মানুহ এজন তেনেকুৱা পঠাই আপুনি মোৰ আপুনি মোৰ এচিৰ পৰা পানী লিক কৰি থকা মানে প্ৰব্লেমটো অসুবিধাটো এ সমাধান যাতে কৰি দিয়ে মই তাকে আপোনাক অনুৰোধ জনাইছো ধন্যবাদ